সৌৰা এ কথা এটা শুনাচোন মনটো মানে একদম কি ক'বা আজি দহদিন মানৰ আগত এইটো যে আমাৰ আগৰৱালা আগৰৱালা ফাৰ্নিচাৰৰপৰা বিচনা এখন আনিলোঁ আমাৰ বিচনাখন তিতাচপা বুলি ক'লে তিতাচপা কাঠটো আছিলে হয় ভালে আছিলে তিতাচপা কাঠ ডিজাইনটো ভালে দেখিছিলোঁ এই কি ক'বা আজি দহ দিনমানৰ পাছত মানে এতিয়া কি হ'ল সেইদিনা ল'ৰাটো ধৰি লোৱা লগৰ ল'ৰা কেইটামানো আহিল মাকহেঁতো আহিছিলে তাৰপৰা আহি বিচনাতে ধৰি লোৱা খেলা মেলা কৰিলে খেলা মেলা কৰোঁতেহে দেখিছোঁ এটা খোৰা একদম হেৰি হৈ গ'ল নহয় ফটা আছিলে মানে গোটেইটো ফেভিকল চেভিকল দি লগাই থৈছিলে লগাই থোৱা পিছত এতিয়া গোটেই খোৰাটোৰে অৱস্থা বেয়া হা চৈধ্য পোন্ধৰ হাজাৰ টকালৈ অনালৈকে পৰিলে আনিলোঁ এতিয়া তেহেঁতক মই কথা পাতিছোঁ যে এইখন কেনেকুৱা বিচনা দিলা তেহেঁতি কৈছে যে তেহেঁতৰ তাত ভাল আছিলে আপোনাৰ তাত বেয়া হৈছে এইটো কেনেকুৱা কথা কোৱাচোন বাৰু এতিয়া খূটাতো খোৰাটো হেলেক ঢেলেক হৈ থাকিলে হেলেক ঢেলেক হৈ বিচনাখন গোটেই কেটকূট কাটকাট নটবোৰ টান কৰিছোঁ যদিও একো নাই এনে হেৰি এনেকৈ কেটকূট কাটকাটে হৈ আছে এনেকৈ হ'লে বাৰু কেনেকৈ হ'ব বাৰু কোৱাচোন তোমাৰ আগৰৱালা ফাৰ্নিচাৰ ভাল বুলি বস্তু্টো আনিলোগৈ অনা পিছত এইবোৰ হ'লে কি হ'ব এইখন ফাৰ্নিচাৰ মানে মই তেহেঁতক কৈছোঁ বাৰে বাৰে কৈছোঁ তোমালোকে এইটো বেয়া কাম কৰিছা কিন্তু তেওঁলোকে কথাটো ৰেচপ'ন নাই দিয়া তাৰ কাৰণে মই ভাবিছো নাই দেই এইবোৰ বস্তু এইখন দোকানৰপৰা মানে ফাৰ্নিচাৰৰপৰা অনাটো ভুল মানুহৰ মইটো নানোৱে আৰু মই দহজনক এইখনৰ বিষয়ে যাবলৈ মানাহে কৰিম ইমান কাষ্টমাৰক যদি ভাল বস্তু এটা দিবই নোৱাৰে পইছাটো লয় পইছাটো লৈ ভাল বস্তু এটা দিব নোৱাৰে কেনেকৈ হ'ব বাৰু কোৱাচোন এতিয়া চোৱা এতিয়া মই আনিলো আনি এতিয়া কি কৰিম এইখন সেই দহ বাৰ চৈধ্য হাজাৰ টকা ল'লে অনালৈকে পোন্ধৰ হাজাৰ টকা পৰিলেগৈ পোৱা পিছত দহদিনতে যদি এনেকুৱা হয় কেনেকৈ হ'ব এইবোৰ নানিবা দেই তোমালোকো নাযাবা কৈছো আৰু কিবা এটা কৰিব লাগিব ইহঁতক